নতুনকৈ চিনেমা এখন আহিছে চাবলৈ বহুত ভাল শুনিছোঁ আৰু ফেমিলি শ্ব' চবৰ মাজতে চাবও পাৰি কাহিনীটোও বহুত ভাল চবৰ লগতে চাবপৰা চিনেমা মানে সৰু ডাঙৰ চব যাব পাৰি সেইখন চিনেমালৈ মই টিকেট বুক কৰিছোঁ চবৰ কাৰণে এফ চিক্সটিন চেভেনটিন এইটটিন নাইনটিন গোটেইখিনিৰ কাৰণে চাবলৈয়ো ভাল ওচৰতে আমাৰ আছে আৰু গোটেইখিনি চিনেমাখনৰ মানে প্ৰায়খিনি আমাৰ ইয়াৰে হয় চায়ো ভাল লাগিব সেইকাৰণে চব সেইদিনাখন চাবলৈ দেওবাৰে চাব যাম হা